হেল্ল' হেল্ল' হয় এইটো ক'ত লাগিছে বাৰু বাৰু পাচলিৰ এই ভেজিটেবল অঁ অ আপোনালোকৰ তাত শুনিছোঁ ভাল ভাল শাক পাচলি পায় ক'ৰ পৰা আনে আপোনালোকে অঁ তাৰপিছতে এতিয়া মানে মোক লাগিছিল আপোনাৰ অলপ বেছিকৈয়ে লাগিছিল বিয়া এখনৰ কাৰণে মোৰ এই অঁ মোৰ বিয়াখন আজ আপোনাৰ মে'ৰ লাষ্টলৈ অ হয় অ সেইখিনি মই আপোনাক লিষ্টটো দিম বাৰু সেইটো কৰি কিনি বাকী আপোনাক কথা এটা সুধিব লাগিছিল যে কেনেকুৱাকৈ আহিব বেচিকৈ ল'লে ডিচকাউণ্ট আহিবনে

আৰু আপোনালোকে এইখিনি ভেজিটেবলখিনি আমি আনিবলৈ যাব লাগিব নে নিজে আহি

ঠিক আছে আপোনাক এইটো নাম্বাৰত কৰিলে পাম নহয় অঁ ঠিক আছে মই আপোনাক কনটেক কৰিম মই আপোনাক কম আৰু আমাৰ এতিয়া ইমান জলদিও হোৱা নাই বিয়াৰ ওচৰে পাজৰে আপোনাক কম আৰু দেই অঁ অঁ অঁ অঁ মই ঠিক আছে ঠিক আছে ভাল লাগিল দিয়ক দাদা আপোনাৰ লগত কথা পাতি আপোনাক নিশ্চয় খবৰটো দিম বাৰু ঠিক আছে অ'কে